বৰষুণৰ বতৰ বুলি ক'লেতো আৰু খাবলৈ মন যায় যিটি মোৰ ফেমেলিটোতো এইবিলাকত পূৰা হেৰি মানে আপোনাৰ বৰষুণৰ বতৰ হ'লে কিবা কিবি বনাই খাওঁ বুলি কয় কিবা মইয়ো ভাল পাওঁ বনাই এইবিলাকক আপোনাৰ অলপ জ্বলা জাতীয় বস্তু পকৰী পকৰী বনাই ভাল পাওঁ পকৰী খাই ভাল পাওঁ বৰষুণৰ বতৰত গতিকে পিছবেলালে মানে আপোনাৰ পাছবেলা ধৰক চাহৰ লগত পকৰীৰ জুতি পকৰীটো বনাই ভাল পাওঁ আপোনাৰ হেৰি দি পিনে দাইলৰ পকৰীটো মচুৰ দালি দি পিনে পকৰীটো যিটো হয় সেইটো খাবলে অতিকৈ সোৱাদ হয় গতিকেলৈ মানে পকৰীটো মানে বহুত ফেভাৰ কৰোঁ মানে আৰু বিভিন্ন ধৰণৰ বস্তু বনাই খাব পাৰি পকৰীটো আটাইতকৈ সহজ কাৰণে পকৰীটোৰ কথা কৈছোঁ খাইও ভাল পাওঁ সোনকালে বনাবও পাৰি খৰছো কম হয় আপোনাৰ বা আৰু বনাবলৈ হ'লে মানে লা লালচাহৰ লগত পকৰীটো খাই বহুত ভাল লাগে লাল চাহ অলপ হ'লে লগতে জালুক দি পিনে ঠাণ্ডা বতৰত আৰু বৰষুণৰ বতৰত তাতকৈ সোৱাদনো কি লাগে